আমাৰ গাঁৱত এম্বুলেঞ্চৰ সুবিধা আছে যিহেতু আমাৰ গাঁওখন টাউনৰ পৰা বেছি দূৰত নহয় কিন্তু এনেকুৱা কিছুমান গাঁও আছে যিবিলাকত যাতায়াতৰ সুবিধা নথকাৰ বাবে ইয়াৰ বাসিন্দাসকলে নানা ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগা হয় বিশেষকৈ যিবিলাক বয়সীয়াল মানুহ তেওঁলোকে দুচকীয়া বাহনতো উঠিব নোৱাৰে বা ঘৰৰ গাড়ীবিলাকতো উঠি যাব নোৱাৰে আৰু তেওঁলোকৰ নিজৰ ঘৰৰ গাড়ীতো উঠিব নোৱাৰে আৰু সেই সেয়েহে এইবিলাক মানুহৰ সুবিধাৰ কাৰণে চৰকাৰে এম্বুলেঞ্চৰ ব্যৱস্থা কৰিছে কিন্তু তথাপিও ইয়াৰ কেতিয়াবা এনেকুৱা হয় সময়ত ফোন কৰি ফোন কৰিলেও এম্বুলেঞ্চখন পোৱাতো টান হৈ পৰে ৰাস্তা ঘাটৰ অৱস্থাও বেয়া হয় আৰু লগতে গৰ্ভৱতী মহিলাসকলৰ কেতিয়াবা এনেকুৱা অৱস্থা হয় এম্বুলেঞ্চখন বিচৰাৰ সময়ত নোপোৱাৰ বাবে মানুহবিলাকৰ বেমাৰী কিছুমানৰ মানে মৃত্যুমুখতো পৰি যায় এনেকুৱা কিছুমান অঘটন এই সমূহ গাঁৱত দেখিবলৈ পোৱা যায়